অসমীয়া ভাষাটোৰ বিষয়ে কিছুমান ভুল ধাৰণা হ'ল যেনে আমি ভাষাটো যথেষ্ট কঠিন আৰু এই ধাৰণাটো সলনি কৰিব পৰা কিছুমান সমাধান হ'ল যেনে অসমীয়া ভাষাটো বিভিন্ন বিজ্ঞাপন আদি প্ৰস্তুত কৰা দূৰদৰ্শন বা স্মাৰ্ট ফোনৰ অসমীয়া ভাষাটো উপলব্ধি কৰোঁৱা লগতে সকলো বিদ্যালয় মহাবিদ্যালয় আদি ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যক্ৰমত অসমীয়া ভাষাটো কম্পালচৰি চাব্জেক্ট হিচাপে পাঠদান কৰোঁৱা লগতে সমাজখনকো অসমীয়া ভাষাটোৰ বিষয়ে জাগ্ৰত কৰা আৰু সকলো ছাত্ৰ ছাত্ৰীক অসমীয়া ভাষাটোৰ বিষয়ে বিভিন্ন নতুন নতুন তথ্য আদিসমূহ পাঠদান কৰোঁৱা আৰু বিভিন্ন এপছসমূহ বা ইউটিউব ফেচবুক আদি বিভিন্ন আদিকে ধৰি বিভিন্ন গুগুল আদি এপছক অসমীয়া ভাষাটোৰ বাবে উপলব্ধি কৰোঁৱা